হেল্ল' মই মনিকা দিহিঙীয়াই কৈছোঁ মই ডিব্ৰুগড়লে যাবলৈ বুলি ওলাইছোঁ ডিব্ৰুগড়লৈ যোৱা আপোনালোকৰ ৰে'লখনৰ ৰেলখন টিকেট কৰিছোঁ কেইটা বজাত পাবহি বাৰু ধেমাজি আহি